হেল্ল' অঁ মিনাক্ষী দে ক অঁ অঁ যাম দে তুমি যাবানে এই সেইদিনা দোকানৰ পৰা যে আনিছিলো পাতৰযোৰে সেইযোৰে পিন্ধি যাম তুমি আৰু সোণ কি পিন্ধি যাবা অঁ আৰু এইফালে চাৰ্টা নিবানে অঁ মই চাৰ্টা নিনিওঁ ৰ'বা তোমাক ফোন কৰিম দে মই আহি পাই বেটাৰীত দেদকালৈকে যাম দৈ হয়নে ক'ত বেলেগ বেলেগকৈ যাম অঁ হ'ব তাতে অঁ একেলগে দুয়ো যাম সেই লগ গৈ পেলাই হয়নে অঁ সোনকাল সোনকালে ওলাবা দেৰি নকৰিবা কিন্তু অঁ আগতীয়াকৈ যাই পাব লাগিব অলপ হেৰিছি অঁ হেৰি গিফ্টছ চিফ্ট কিনিছ নেকি অঁ হ'ব দে দয়ো একলগে কিনিম দে তাতে অঁ দে হ'ব দে বাই